মই এমাজনৰ পৰা অৰ্ডাৰ কৰা ক'লা টি চাৰ্ট এটা আজি আহি পালে টি চাৰ্টটোৰ ৰঙটো মই যিটো অৰ্ডাৰ কৰিছিলোঁ ৰঙটো একেবাৰেই একে অহা নাই কাপোৰৰ কোৱালিটিটোও খুব এটা ভাল নহয় কাপোৰটো গৰম দিনত পিন্ধিবলৈ বিৰাটেই দিগদাৰ হ'ব কাপোৰটো বহুত ডাঠ হয় পাতল নহয় পিন্ধিবলৈ বিৰাট দিগদাৰ আৰু মোৰ গাত ভালকৈ জোখটোও হোৱা নাই জোখটো অলপমান ঢিলা আহিছে যিহেতুকে মই মিডিয়াম চাইজৰ অৰ্ডাৰ কৰিছিলোঁ কাপোৰটোক লৈ মই খুব এটা সুখী নহয়